হয় ছাৰ কওক মই কৈ আছোঁ ছাৰ মই আপোনাৰ মোৰ ইয়াৰ কাৰণে ৰিপৰ্টটো ছাবমিট কৰিছিলোঁ নহয় ৰিপৰ্টত কি আহিলে ছাৰ আছিৰ একুৱা খান মোৰ বয়স বিশ বছৰ বয়স মোৰ

ঠিক আছে অ' ক্লিনিকত যাব লাগিব নেক্সট ৱিকত

আচ্ছা মানে ৰিপৰ্টত এতিয়া বৰ্তমান কি আহি কি দেখাই আছে মোৰ কি ডায়েবেটিছ কিবা এনেকুৱা হৈছে নেকি

অ' ঠিক আছে